হেল্ল' এই মিঠাই ৰেষ্টুৰেণ্ট হয় নে বাৰু অ' হয় অ' মই চিদানন্দ ভূঞাই কৈছোঁ মই আপোনালোকক কালি আজি দুটা বজাত পাবপৰাকৈ কেইটামান মিঠাই আইটেমৰ বিষয়ে অ' মিঠাই আইটেম বিচাৰি আপোনালোকক যোগাযোগ কৰিছিলোঁ আৰু মিঠাই আইটেমটো দুটা বজাত পোৱাৰ ব্যৱস্থা কৰিবলৈ কৈছিলোঁ কিন্তু এইখিনিতে মই আৰু দুটা তাৰ লগত মিঠাই আপোনালোকৰ তাত যোগ কৰিব বিচাৰিছোঁ সেই দুটা মিঠায়ো মোক প্ৰয়োজন আছে সেই দুটা মিঠাই আপোনালোকে দিব পাৰিব নেকি এই বিষয়ে অকমান জনাবচোন যদি দিব পাৰে তাৰো মোক এক কে জি এক কে জি দিবৰ বাবে মই লগতে আপোনাক অনুৰোধ কৰিছোঁ আপুনি মোক জনাই দিব যদি পাৰে যদি নোৱাৰে সেইটোও জনাই দিব গতিকে দুটা বজাৰ আগত যাতে আপুনি মোক এই বিষয়ে ক্লিলেৰ কৰি দিয়ে